পৰম্পৰাগত অনুষ্ঠানত নৃত্য পৰিবেশন কৰাৰ সময়ত মানুহে নিজৰ পৰম্পৰাগত সাজ পোছাকবোৰ পিন্ধে বিভিন্ন ধৰণৰ পৰম্পৰাগত অনুষ্ঠানত বা পৰম্পৰাগত নৃত্য পৰিবেশন কৰা হয় বিভিন্ন পৰম্পৰাৰ লোকসকলে বিভিন্ন ধৰণৰ পৰম্পৰাগত নৃত্য পৰিবেশন কৰে তেনেধৰণে কিছুমান আছে যেনে পৰম্পৰাগত দা নৃত্য বুলি ক'বলৈ গ'লে যেনে বড়োসকলৰ আছে বাগৰুম্বা সেই পৰম্পৰাগত বাগৰুম্বা ডাঞ্চ বা নৃত্যটো কৰি পৰিবেশন কৰিবলৈ বাগৰুম্বাৰ নৃত্য শিল্পীসকলে বড়োসকলৰ পৰম্পৰাগত সাজ পোছাক পিন্ধে যেনে সেইবোৰ সেই সাজ পোছাকক কোৱা হয় দখনা আৰু ডিঙিত এটা গামোছা আৰি লয় সেইটোকে কয় আৰ'নাই ঠিক তেনেধৰণে অসমত থকা অসমীয়া লোকসকলে পৰম্পৰাগত নৃত্য যেনে বিহু সেই বিহু নৃত্যটো কৰোতে তেওঁ তেখেতসকলে পৰম তেখেতৰ তেখেতসকলৰ পৰম্পৰাগত সাজ পোছাক পিন্ধে যেনে মুগাৰ মেখেলা ৰিহা সেইবোৰ পিন্ধি নৃত্য পৰিবেশন কৰে তাৰ লগতে কিছুমান গহনাও সিহঁতে পিন্ধে সেইটো সেই গহনা গহনাসমূহ হ'ল জোনবিৰি থুৰিয়া আৰু খোপাত এটা গগনাও গুজি লয়